হেল্ল' হয় মই আপোনালোকৰ এজেঞ্চীত কণ্টেক কৰাৰ এটাই কাৰণ হ'ল যে মোৰ আজি ফ্লাইট আছিলে চাৰে ন টা বজাত গুৱাহাটী টু বেংগলোৰ সেইবাবে মই সাতটা বজাত কেবটো বুক কৰিছিলোঁ যাতে সময়মতে কেব আহি পায় আৰু মই নিজৰ এয়াৰপ'ৰ্টত গৈ পাওঁগৈ যিহেতু তাতো আপোনাৰ চেকিং তেকিং হওঁতে হওঁতে আধা ঘণ্টা লাগে সেইবাবে এক ঘণ্টা আগত সোমাবলগীয়া হয় আৰু ইয়াৰ পৰা এয়াৰপ'ৰ্ট বেছি দূৰো নাছিলে যথেষ্ট ওচৰতেই আছিলে কিন্তু আপোনালোকৰ কেব ড্ৰাইভাৰে আঠটাত আহি পাইছে মোক নিবলৈ আৰু আঠটাত আহি পোৱাৰ পিছত মই গৈ পেলাই ফ্লাইট ফ্লাইটটো ৰিচিভ ফ্লাইটত গৈ পোৱাটো অসম্ভৱ আছিলে সেইবাবে মোৰ ফ্লাইটো টিকেট ফ্লাইটো মিছ হৈ গ'ল আৰু মোৰ যোৱাও নহ'ল আৰু মোৰ বহুত দৰকাৰী কাম আছিলে সেইটোয়ো কৰা নহ'ল ইয়াৰ বাবে এতিয়া আপোনালোকে কি কৰিব যিহেতু মোৰ ফ্লাইটৰ টিকেটৰ দামো বহুত আছিলে পোন্ধৰ হাজাৰ টকা আছিলে আপোনালোকে এতিয়া মোক সেই ফ্লাইটৰ টিকেটো ৰিফাণ্ড কৰক নহ'লে মই বেলেগ কিবা একচন ল'ব লাগিব আৰু লিগেলি